ব্যৱসায়ত মহিলাসকল জড়িত হোৱাটো আমাৰ বাবে এটা খুব ভাল গৌৰৱৰ বাৰ্তা এইটো খুব ভাল বাৰ্তা কাৰণ যদি অকল যদি অকল পুৰুষেই যে ব্যৱসায় কৰিব লাগে তেনেতো কোনো কথা নাই এই পুৰুষৰ সমানে সমানে মহিলাবোৰো যদি ব্যৱসায় নামি পৰে সকলো সমানে হাতে পুৰুষ মহিলাসকলে সমানে হাতে হাত ধৰি যদি ব্যৱসায়ত আগবাঢ়ি যাব পাৰে তাতকৈ আৰু ভাল কথা আমাৰ সমাজৰ বাবে হ'ব পাৰে আৰু মই এটা কথা ক'ব এটাই কথা ক'ব বিচাৰোঁ যে মহিলাসকল পুৰুষসকলতকৈ কোনো ক্ষেত্ৰতে কম নহয় গতিকে তেওঁলোকো আহক একেলগে আগবাঢ়ক পুৰুষ পাৰিলে পুৰুষতকৈ আগবাঢ়ি যাওক অৱশ্যে এয়াও সম্ভৱ কাৰণ তেওঁলোকটো পুৰুষতকৈ কোনো গুণে কম নহয় গতিকে অতি ভাল কথা ব্যৱসায়ত মহিলাসকল জড়িত হোৱাতো